অঁ বৰুৱা কালি যে মোক ৰাতি থৈ গ'ল বহুত ধন্যবাদ দেই আপোনাক ইমান বেয়া ৰাস্তাটো মোক ধুনীয়াকৈ একদম শ্লো ড্ৰাইভিঙত একো প্ৰব্লেম নোহোৱাকৈ মোক যে আনি থৈ দিছা তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ আৰু তোমাৰ কণ্টেক নাম্বাৰটো মই ৰাখিছোঁ কেতিয়াবা উবেৰ নহ'লেও ব্যক্তিগতভাবে হ'লেও মই তোমাৰ লগত যোগাযোগ কৰি তোমাক ক'ৰবাত লৈ যাম দেই থৈছোঁ দিয়া